মই ৰান্ধিবলৈ বহুত সৰুতেই আচলতে আৰম্ভ কৰিছিলোঁ মই অষ্টম বা নৱম শ্ৰেণীমান থকাৰ পৰাই আচলতে ৰান্ধিবলৈ আৰম্ভ কৰিছিলোঁ কাৰণ সেই সময়ত মোৰ দেউতাৰ গা খুব এটা ভাল নাছিলে তেওঁৰ অসুখ হোৱাৰ বাবে মোৰ মা আৰু মোৰ ডাঙৰ দাদা তেওঁৰ চিকিৎসাৰ বাবে মুম্বাই যাবলগা হৈছিলে সেই গতিকে মই আৰু মোৰ ডাঙৰ বাইদেউ ঘৰত অকলে থাকিছিলোঁ আৰু তেতিয়াৰ পৰাই মই ৰান্ধিবলৈ আৰম্ভ কৰিছোঁ আচলতে সময়ে শিকাইছে মই ৰন্ধা প্ৰথমটো অভিজ্ঞতাৰ কথা অলপ বৰ্ণনা কৰোঁ প্ৰথম ৰন্ধাৰ অভিজ্ঞতা আচলতে মোৰ মাছেৰে আৰম্ভ হৈছিল কাৰণ সেইদিনাখন মোৰ মনত আছে ঘৰত আলহী আহিছিলে আলহী অহাৰ বাবে মই ভাত বা দালি এইখিনি অলপ বাৰ লগত লাগি দিবলগা হ'ল মাছৰ আচলতে চৰ্চৰি বনাইছিলোঁ প্ৰথম মোৰ মনত আছে পিঁয়াজ অলপ জলকীয়া সৰহকৈ দি চৰ্চৰি বনোৱাই মোৰ মনত আছে মাছৰ সৰু মাছ আচলতে মোৱা মাছ যোনটো কয় আলহীয়েও খায় খুবেই ভাল পালে প্ৰথম অভিজ্ঞতাটো মোৰ ভালেই আছিলে